হয় মোৰ প্ৰথম পূৰ প্ৰডাক্টটো বুলি ক'লে মই অনলাইন যেতিয়া কৰিছিলোঁ সেইটো বহুত সেইটো আগৰে হয় প্ৰথমে মই কৰিছিলোঁ আপোনাৰ চালৱাৰ কামিজ কৰিছিলোঁ চালৱাৰ কামিজ কৰিছিলোঁ সেইটো কৰিছিলোঁ আপোনাৰ হয় মই সেইটো মনত আছে মোৰ যে মই প্ৰথমবাৰ মই অনলাইন শ্বপিং এপ মিণ্ট্ৰা ইউজ কৰিছিলোঁ মই যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ তাৰপৰাই মই মানে মোৰ প্ৰথম অৰ্ডাৰ কৰিছিলোঁ সেইটো হৈছে মই মিণ্ট্রাৰপৰা কৰিছিলোঁ চালৱাৰ কামিজ কৰিছিলোঁ সেই চালৱাৰ কমিজযোৰ মই আগতে ভালকৈ চাই লৈছিলোঁ মানে অলপ পটকে মানে অৰ্ডাৰ কৰিব পৰা নাই কাৰণ আগতেতো কেতিয়াও কৰা নাছিলোঁ সেইকাৰণে মানে অলপ দিন মই চাইছোঁ তাৰপিছত ভালকৈ চাই পেলাই তাৰপিছত প্ৰথমতে মই ৰিভিউজ চালোঁ সেই কাপোৰযোৰৰ ৰিভিউ চাওঁতে ভালেই আছিলে মানে ইমান বেয়া ৰিভিউজ মই দেখা নাই সেইকাৰণে মই অলপ ৰিচাৰ্চ কৰাৰ পিছত ভাবিলোঁ যে সেয়াই কৰিম সেইটোৱেই অৰ্ডাৰ কৰিম বুলি চালৱাৰ কামিজটো আৰু সেই চালৱাৰ কামিজটো আছিলে ব্লেক কালাৰৰ আৰু হয়তো ব্লেক ৰঙৰ সেইকাৰণে ক'লা ৰঙৰ মই মানে এনেও মোৰ ক'লা ৰং বহুত ভালেই থাকে ভাল লাগে বহুত মোৰ প্ৰিয় কালাৰ হয় প্ৰিয় ৰং হয় সেইকাৰণে মই ক'লা ৰঙৰ চালৱাৰ কামিজ প্ৰথমতে মানে অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত মই যেনেকৈ অৰ্ডাৰ কৰিছিলোঁ পিছত মই মানে তেনেকুৱাই পাইছোঁ একো একো বেয়া পোৱা নাই তাত বহুত ভাল আছিলে কাপোৰযোৰ মই বহুতবাৰ বহুতবাৰ পিন্ধিলোঁ আৰু যি যিটো চা আৰু চাইজৰো একো প্ৰব্লেম নাছিলে তাত যিটো চাইজৰ মই মানে অৰ্ডাৰ কৰিছিলোঁ সেইটো চাইজৰে পাইছিলোঁ মোক একদম ফিটিং হৈ গৈছিলে বস্তুটো একো বেয়া পোৱা নাই তাত আৰু সেই বস্তুৰ আপোনাৰ এভৰিথিং ভালে আছিলে সকলো বস্তুবোৰেই ভাল আছিলে একো বেয়া নাছিলে ধৰক আপোনাৰ সেই বস্তুৰ লেংথ হয় মানে দৈৰ্ঘ্য়টো কিমান ধৰক চাইজটো তাৰপিছত আপোনাৰ কালাৰাটো কালাৰটো কোনোবা কাপোৰত থাকে ধৰক আপোনাৰ যিটো কালাৰ দেখুওঁৱা থাকে সেইটো কালাৰ ল'লে অলপ দাল আহে অলপ বেয়া আহে অলপ পুৰণা টাইপৰ কালাৰ আহে কিন্তু মই যেতিয়া সেইটো চালৱাৰ কামিজ মানে অৰ্ডাৰ কৰিছিলোঁ কালাৰটো ইমান মানে যেনেকুৱা দেখাইছে তেনেকুৱাই পাইছোঁ মই একো বেয়া পোৱা নাই তাত যিটো কালাৰ মানে ইমান কালাৰ আছিলে সেইটো কালাৰেই পাইছিলোঁ তাৰপিছত আপোনাৰ ধৰক কাপোৰযোৰৰ ফেব্ৰিক ধৰক ইমান ধুনীয়াকৈ ফেব্ৰিক কৰা মানে যেনে আছিলে কালাৰটো ব্লেক কালাৰত ধৰক গ্ৰীণ আৰু পিংক আছিলে ফেব্ৰিকটো ইমান ধুনীয়াকৈ ফেব্ৰিক কৰা আছিলে একো ফেব্ৰিকতো প্ৰব্লেম নাই তাৰপিছত আৰু তিনিটা চালৱাৰত হয়তো তিনিটায়েই পিচ থাকে তিনিটা আৰু ধৰক আপোনাৰ তলৰ পেনটো ইমান ভাল আছিলে পেনটো কটনৰ আছিলে পিয়'ৰ কটনৰ আৰু কটনৰ বুলি ক'লেও মানে সেইটো কাপোৰযোৰ এনেকুৱা আছিলে যে আপুনি মানে যেতিয়াই যোনটো ছিজ'নতে পিন্ধিব পাৰিব ধৰক গৰমতো পিন্ধিব পাৰিব ঠাণ্ডাতো পিন্ধিব পাৰিব যিকোনো ছিজ'নত পিন্ধিব পাৰিব মই বহুত বাৰ পিন্ধিছোঁ ইমান পিন্ধি পেলায় বহুত মানে কমফৰ্ট ফীল হয় বহুত ভাল লাগে সেইকাৰণে বহুতবাৰেই পিন্ধিলোঁ মই তাৰপিছত আৰু চূৰ্ণিটোৰো ইমান ধুনীয়া আছিলে মানে পিন্ধি একো মানে বেয়া নালাগে তাৰপিছত সেয়াই আৰু বহুত ভাল লাগিছে পিন্ধি পেলাই আৰু মই সেইটো যেতিয়া মানে মই ফাৰ্ষ্ট ৰিচিভ কৰিছিলোঁ অৰ্ডাৰটো তেতিয়াই মানে ভাল পাইছিলোঁ বুলিয়েই মই মিণ্ট্ৰাৰপৰাই মানে বাকী অৰ্ডাৰো কৰি থাকোঁ হয়তো মিণ্ট্ৰাই মানে টাইমটেবলো মানে ভালকৈ কৰে মানে টাইমতে অৰ্ডাৰ ধৰক আপোনাৰ টাইমৰ মতে অৰ্ডাৰটো মই ৰিচিভ কৰিব পাওঁ সেইকাৰণে আৰু প্ৰডাক্টছবোৰো মিণ্ট্ৰাৰ বহুত ভাল হয় প্ৰডাক্ট সেইকাৰণে মই তাৰপৰাই ইউজ কৰোঁ তাৰ তাৰপৰাই অৰ্ডাৰ কৰোঁ সদায় সেয়াই এইটোৱেই আছিলে মোৰ অনুভৱ মোৰ প্ৰথম প্ৰডাক্টটো লৈ মোৰ যেতিয়া মই প্ৰথম অনলাইন প্ৰডাক্ট লৈছিলোঁ সেয়াই সেইটোৱেই আছিলে মোৰ প্ৰথম অনুভৱ ধন্যবাদ